ভ্ৰমণৰ বাবে আত্মীয়ৰ ঘৰলৈ যাবলৈ পচন্দ কৰোঁ কাৰণ মই য'ত বিয়া হৈছোঁ তাৰপৰা মোৰ মা দেউতাহঁতৰ ঘৰ বহুত দূৰ মই বছৰেকৰ মূৰতহে যাবলৈ পাওঁ মই যাম বুলি ক'লে মোৰ মা দেউতা ভাইটি ভণ্টি বহুত আশাৰে বাট চাই থাকে সেইকাৰণে মা দেউতাহঁতৰ ঘৰলৈ গৈ বহুত ভাল লাগে তাত মা দেউতা ভাইটি ভণ্টিৰ লগতে ওচৰ চুবুৰীয়াকো লগ পাওঁ খুৰা খুৰী আৰু ওচৰ চুবুৰীয়া বন্ধু বান্ধৱী তেনেকৈ সকলোকে লগ পাওঁ মই গ'লে মানে সকলোৱে আহে সেইকাৰণে মোক বহুত ভাল লাগে আৰু ওচৰ চুবুৰীয়া সকলোৱে ঘৰত ফুৰিবলৈ যাওঁ মা দেউতাহঁতৰ ঘৰলৈ গ'লে মানে সকলোকে বছৰে বহুত বছৰৰ মূৰত লগ পাওঁ সেইটো কাৰণে মোক বহুত ভাল লাগে আত্মীয় ঘৰলৈ যাবলৈ মা দেউতা ভাইটি ভণ্টিৰ লগতে পেহী পেহা আইতা ককা খুৰা খুৰী সকলোকে লগ পাওঁ আৰু